আমাৰ অঞ্চলৰ ৰাজহুৱা খেলপথাৰ এখন আছে সেই খেলপথাৰখনত আমাৰ বিশেষকৈ বিহু হ'লে বহুত ডাঙৰকৈ খেল আয়োজন কৰে নানা ধৰণৰ খেল আয়োজন কৰে যেনে ফুটবল ভলীবল ঢাৰি খেল ৰছী টনা কণী যুঁজ দৌৰ এশ মিটাৰ দুশ মিটাৰ চাৰিশ মিটাৰ পাঁচশ মিটাৰ টেকেলী ভঙা কাবাডী বেজী পকত বটিয়া পিঠা খোৱা ঘোলা মূলা পক খেল এনেধৰণে নানা ধৰণৰ খেল খেলে গোটসমূহেও বছৰত এবাৰকৈ খেল প্ৰতিযোগিতা পাতে মাঘৰ বিহু হ'লে সকলোৱে তাত খেলিবলৈ যায় ল'ৰা ছোৱালী ডেকা বুঢ়া সকলোৱে মিলি একগোট হৈ খেল খেলে ৰছী টনা খেল খেলে কণী যুঁজ বিদ্যালয়ৰ খেল বিদ্যালয়সমূহেও নানা জেগাৰ পৰা আহি বিদ্যালয়সমূহেও তাত অ অংশগ্ৰহণ কৰে প্ৰতিযোগ প্ৰতিযোগিতামূলক খেল খেলায় দৌৰ প্ৰতিযোগিতা বুঢ়াৰ পৰা ন দহ বছৰীয়া বয়সলৈকে খেলায় খেলত কোনো সৰু বৰ নাই সকলোৱে আহি অংশগ্ৰহণ কৰে খেলাই খেলিলে চোৱাও দৰ্শক বহুত হয় টেকেলী ভঙাও তেনেদৰে টেকেলী ভঙা খেলটো সকলোৰে মাজতে অনুষ্ঠিত কৰা হয় ৰছী টনা খেলটো সকলোৰে মাজত অনুষ্ঠিত কৰা হয় ঢাৰি খেল ফুটবল খেল সকলোৰে মাজত অনুষ্ঠিত কৰা নহয় ভলীবলটোও অনুষ্ঠিত কৰা নহয় বাকীকেইটা খেল আমাৰ সাধাৰণতে সকলোৱে বৰ উলহ মালহেৰে পালন কৰে